নমস্কাৰ হয় পাইছোঁ মই ডুৱেট গান গাই পাইছোঁ বহুত সুন্দৰ বৰ ভাল লাগে আচলতে ডুৱেট গান গালে বহুতখিনি অভিজ্ঞতা হয় তো বহুত মানে আৰু আৰু এজনে যে গান গায় ইটোৰ পিছত সিটো তো মিউজিকখিনি হোৱাৰ পিছত আৰু এজনে গায় বহুতখিনি ভাল লাগে তো মই ডুৱেট গান গাই পাইছোঁ সংগীত আচলতে জীৱনৰ এটা মধুৰ সময় বা জীৱনৰ এটা মধুৰ অভিজ্ঞতা সংগীতৰ যোগেদিয়ে জীৱনৰ এটা নতুন এটা অভিজ্ঞতা লাভ কৰা যায় আৰু সংগীত হৈছে আমাৰ ঈশ্বৰৰ ঐশ্বৰক দান তো সংগীতেই সংগীতেই হৈছে এটা আমাৰ সৰস্বতী মাৰ বৰদান বুলি কোৱা যায় আৰু সংগীত মোৰ জীৱনত আহিছে আৰু সংগীতৰ ক্ষেত্ৰত যথেষ্টখিনি মোৰ অভিজ্ঞতা আছে আৰু ডুৱেট সংগীত আচলতে মই যেতিয়া গাইছিলোঁ মই ষ্টাৰ মেকাৰ বুলি এটা এপছ আছে আৰু সেই ষ্টাৰ মেকাৰতে মই ডুৱেট গান গাবলৈ পাইছিলোঁ আৰু গান গাওঁতে মই প্ৰথমতে অলপমান সংকোচ আছিল তাৰ পিছত যেতিয়া মানে গানটোৰ লগত আৰু এজনে গানটো মিলি যায় বা মিউজিকৰ লগত মিলি যায় তো ইমান ভাল লাগে মানে মই বহুত ভাল লাগে মোৰ মনটো মানে মন মনে মনেদিয়ে মানে মনৰ এটা প্ৰাপ্তি লাভ হয় আৰু তাৰ পিছত মিউজিক বস্তুটো আচলতে এইটো এটা বহুত ডাঙৰ এটা এই মানে জীৱনৰ এটা ডাঙৰ এটা শিক্ষা মিউজিকটো মানে যেতিয়া মিলি যায় তেতিয়া ইমান ভাল লাগে আৰু ক'ব নোৱাৰি তো এইয়ে আৰু সংগীত সংগীতৰ বহুত শিকিবলগীয়া আছে আৰু ডুৱেটৰ ওপৰত মই ক'ম যে ডুৱেট গালে মানে যেতিয়া ডুৱেটটো গাওঁ তেতিয়া মানে বহুতখিনি এক্সপেৰিয়েন্ঞ্চ হয় সংগীতটো মানে যিটো গীত মানে ডুৱেট গীতবিলাক আছে সেইটো যেতিয়া ডুৱেট হয় ইমান মানে মধুৰ হয় গীতটো শুনিবলৈ তো বৰ ভাল লাগে তো সংগীত আমাৰ জীৱনৰ এক নতুন অধ্যায় আৰু সংগীতক আমি এটা ঐশ্বৰক ঈশ্বৰৰ ঐশ্বৰিক দান বুলি ক'ব দান বুলি ক'ব পৰা যায় তো সেয়ে সংগীত আচলতে ডুৱেট গীতবোৰ ডুৱেট গীতবোৰ আচলতে এনেকুৱাই হয় আৰু সংগীত সংগীতৰ ক্ষেত্ৰখনৰ সেনেকুৱাই ধৰক সংগীতৰ ক্ষেত্ৰত বহুত শিকিবলগীয়া আছে আৰু ডুৱেট গান গালে আমি এটা নতুন অভিজ্ঞতা পাওঁ আৰু সেয়ে আৰু ডুৱেটৰ ডুৱেটৰ এটা বেলেগ এটা অভিজ্ঞতা পোৱা যায় সংগীত বুলি ক'লে বহুতখিনি এটা মোৰ অভিজ্ঞতা আছে সৰুৰেপৰাই যিহেতু গীত মাতৰ লগত জড়িত আছো তো সংগীতে মোক এটা নতুন অধ্যায় বা নতুন জীৱন এটা দিয়া যেন লাগে আৰু মই তেনেকৈ মন প্ৰাপ্তি লাভ কৰোঁ আৰু ডুৱেট ডুৱেট গীতটোৱে আচলতে আমাক বহুখিনি শিকাই শিকাই দিয়ে আমাৰ নতুন এটা এক্সপেৰিয়েঞ্চ হয় আৰু ডুৱেট গাব লাগে ডুৱেট গীত গাব লাগে আৰু এনেও আমি মানে কেতিয়াবা যেতিয়া আমি আমাৰ বৈঠক হয় তেতিয়াও আমি ডুৱেট গাওঁ ডুৱেট গান গানটো গালে সঁচাকৈ খুবেই এটা মধুৰ এটা মধুৰ এটা সুৰ মধুৰ গীতৰ এটা গীতৰ ভাষা বুলি ক'ব পাৰি মধুৰ মানে গীতটো বৰ সুন্দৰ লাগে আৰু ডুৱেট গীতটো তো ডুৱেট গাব লাগে আমি আৰু যিবিলাক গীত আছে আমি চৰ্চা কৰিব লাগে আৰু ডুৱেটৰ যোগেদি আমি বহুতখিনিয়ে অভিজ্ঞতা লাভ কৰিব পাৰোঁ মই আগতেও কৈছোঁ তো সংগীত বুলিলে বহুতখিনি আমাৰ শিকিব লগা থাকে জানিব লগা থাকে তাৰ মাজেদিও আমি ডুৱেট গীতবোৰ গাবলৈ চেষ্টা কৰিব লাগে আৰু এই চেষ্টাৰ ওপৰতে আমাৰ জীৱন হয় তো এনেদৰে সংগীতৰ ক্ষেত্ৰখনত আমি আছো বা মই আছো নথাকিবলৈ যত্ন কৰোঁ আৰু আৰু মই সদায় শিকি যাম গীতৰ ক্ষেত্ৰত গীতৰ ক্ষেত্ৰত শিকিবলগীয়া বহুত আছে বহুত মানে মানে আমাক হৈ কৰিব লাগে আমাক অধ্যয়ন কৰিব লাগে আমাক বহুতখিনি মানে যিটো কম আমি সংগীতৰ ক্ষেত্ৰত যেনেকৈ আমি বেলেগ শিক্ষাৰ ক্ষেত্ৰত পঢ়াৰ ক্ষেত্ৰত যেনেকৈ আমাৰ বহুত শিকিবলগীয়া থাকে গীতৰ ক্ষেত্ৰখনতো বহুত শিকিব লগা থাকে তো সংগীত হৈছে জীৱনৰ এক অধ্যায় অধ্যয় বুলি ক'ব পাৰি বা জীৱনৰ আন এক আন এক শিক্ষা তো ডুৱেট মই গাইছিলোঁ আৰু আৰু চেষ্টা কৰিম ডুৱেট গাবলৈ আৰু ডুৱেটৰ যোগেতে সঁচাকৈ বহুত ভাল লাগে তো সংগীত সংগীতৰ আমাৰ এটা সংগীতৰ ক্ষেত্ৰখনত আচলতে আমি এক ধৰক বহুতখিনি আমি ধ্যান কৰিব লাগে সংগীতৰ ক্ষেত্ৰখনত বহুত ধ্যান কৰিব লাগে আমি কাণেৰে শুনিব লাগে যে এই মিউজিকটো হোৱাৰ পিছত কোনটো অন্তৰাবোৰ গাব লাগিব কোনটো মানে লাষ্ট ফিনিছিঙৰ গাব লাগিব সেইখিনি আমাৰ জ্ঞান থাকিব লাগে সংগীতৰ ক্ষেত্ৰত আৰু যে কোনটো মই বা মই গাম বা তেখেতে গাব এনেকৈ মানে এইখিনিয়ে অভিজ্ঞতা থাকিব লাগে ডুৱেটৰ ক্ষেত্ৰত আৰু ডুৱেট গানে আমাক মধুৰ গীতবিলাক মধুৰ কৰি সঁচাকৈয়ে বৰ সুন্দৰ আৰু কি ক'ম সংগীতেই সংগীত জীৱনৰ মোৰ এক সুন্দৰ অভিজ্ঞতা বুলি ক'ব ক'ব পাৰি মই জীৱনৰ অন্তিম সময়লৈকে সংগীত সংগীত যিমান পাৰোঁ শিকি যাম শিকি আছো আৰু শিকিবলগীয়া বহুত আছে তো ডুৱেট মই এনেকৈ ষ্টাৰ মেকাৰৰ যোগেদিয়ে গাইছিলোঁ বৰ ভাল লাগে সঁচাকৈ বৰ ভাল লাগে বৰ ধুনীয়া এটা এক্সপেৰিয়েঞ্চ হয় তো সংগীতে আমাৰ জীৱন এক ধাৰা সংগীতক সদায় পৰি শ্ৰদ্ধা কৰোঁ ভক্তি কৰোঁ মোৰ আৰাধানা হয় সংগীত আৰু সংগীত বুলিলে মানে বহুখিনিয়ে আৰু মোৰ বহুত শিকিবলগীয়া আছে ক্লাছিকেলৰ ক্ষেত্ৰতো মানে যেতিয়া আমি গাব পাৰোঁ বা ইমান ভাল লাগে মানে ডুৱেট গীত গীতবোৰ সদায় গাবলৈ চেষ্টা কৰিব লাগে আৰু ডুৱেট গাব লাগে এইটোৱে মোৰ মানে মোৰ মনে কয় তো সংগীত সংগীতে মোৰ জীৱনৰ এক এক নতুন নতুন জীৱন যাত্ৰা ঈশ্বৰে দিয়া বুলি মই ভাবি লৈছোঁ আৰু মই যিমান দূৰ পাৰোঁ মই নিজে শিকিছোঁ বা নিজৰ ইচ্ছা আগ্ৰহেৰে শিকিছোঁ আৰু নিজৰ ইচ্ছা আগ্ৰহেৰে মই আজি এইখিনলৈকে গাব পৰা যিটো গাব গাবলৈ চেষ্টা কৰোঁ বা যিটো গাইছোঁ সেইটো মোৰ ঈশ্বৰৰ কৃপা বুলি ক'ব পাৰোঁ তো মা সৰস্বতীৰ ওপৰত মোৰ সেৱা আৰু মা সৰস্বতীয়ে যাতে যেন মোক কৃপা কৰে আৰু যাতে যেন মই সংগীতৰ ক্ষেত্ৰখন ভালদৰে জানিব পাৰোঁ মা সৰস্বতীয়ে যেন কৃপা কৰে এই মোৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা সংগীত